মই ভ্ৰমণ নকৰা বহুতো ঠাই আছে মোৰ বহুত ধৰণৰ ঠাইলৈ যাবলৈ মন যায়

বহুত ধৰণৰ ঠাই মানে মোৰ আমাৰ অসমতে থকা মাজুলী শিৱসাগৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাবলৈ যথেষ্ট মন যায় যিহেতু তাত বহুতো ধৰণৰ চাবলগীয়া ঠাই আছে মাজুলীত বহু ধৰণৰ সত্ৰ আছে সেই সত্ৰবোৰলৈ যাবলৈ বহু মন যায় আৰু তাত বহুত দূৰ দূৰণিৰ পৰা পৰ্যটক আহে অসমৰ লগতে বিদেশৰ পৰাও সেই ঠাইত পৰ্যটক আহে মাজুলীৰ বিখ্যাত আইলেণ্ড বুলিও কোৱা হয় আইলেণ্ড বুলিও কোৱা হয় আৰু শিৱসাগৰত যাব মন যায় শিৱসাগৰত যিহেতু আহোমসকলে অসমত আহোমসকলে ছশ বছৰ ৰাজত্ব কৰি সেই শিৱসাগৰ জিলাতে থাকি ৰাজত্ব কৰিছিল তাত বহুতো ধৰণৰ চাবলগীয়া ঠাই আছে ৰংঘৰ কাৰেংঘৰ ৰংঘৰ কাৰেংঘৰ শিৱদৌল জয়দৌল বিষ্ণুদৌল আদি তলাতল ঘৰ আদি বহুত ধৰণৰ ঠাই আছে ফুৰিবলৈ বহুত ঐতিহ্যমণ্ডিত চাবলগীয়া ঠাই আছে তাত যাবলৈ বহুত মন আছে আৰু ৰংঘৰৰ বাকৰিত যিহেতু প্ৰতি বছৰেই বহাগ মাহৰ পহিলা দিনটোতেই এপ্ৰিলৰ চৈধ্য তাৰিখে বিহু পাতে স্বৰ্গদেউ আহে সেই বিহুৰ দিনটোতে সেই বিহুখন চাবলৈ বহুত মন আছে তাত বহুত ধৰণৰ পৰ্যটক আহে লগতে বহু অসমৰ বহু বিভিন্ন ঠাইৰ পৰা লোক আহে বিহু প্ৰদৰ্শন কৰিবলৈ তাত বিহু প্ৰদৰ্শন কৰিবও মন আছে লগতে সেই ঠাইখন চাবলৈ বহুত মন আছে আৰু আৰু আছে শিৱদৌল শিৱদৌলত যিহেতু শিৱ পূজা কৰা হয় অঁ তাতো বহুত ধৰণৰ লোক আহে শিৱসা শিৱসাগৰ শিৱদৌলৰ ওচৰতে আছে শিৱসাগৰ পুখুৰী সেই পুখুৰীৰ পাৰত অঁ পুখুৰীত পাৰত খন্তেক জিৰাবলৈ মন যায় আৰু শিৱসাগৰ পুখুৰীত বিভিন্ন ধৰণৰ মাছ পোৱা মাছ কাছ আদি পোৱা যায় বুলি কোৱা শুনিছোঁ লগতে তাত আছে জয়সাগৰ পুখুৰী সেই জয়সাগৰ পুখুৰীটো চাবলৈ নি বহুত মন আছে জেৰেঙা পথাৰ আছে জেৰেঙা পথাৰলৈ যাব মন যায় সেই ঠাইবোৰ যিহেতু বহুত বিখ্যাত বহুতো লোক গৈছে সেই ঠাইত যাবলৈ মন যায় আৰু আৰু যাবলৈ মন যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সেই ৰাষ্ট্ৰীয় উদ্যানখন ত পৃথিৱীৰ বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত বুলি জনা যায় সেই এশিঙীয়া গঁড় চাবলৈ যথেষ্ট মন আছে লগতে তাত বিভিন্ন ধৰণৰ জীৱ জন্তুৰ লগতে বিভিন্ন ধৰণৰ লোক আহে তাত বুলি কোৱা শুনিছোঁ আৰু তাত বিভিন্ন ধৰণৰ জীৱ জন্তু যেনে বাঘ সিংহ আদি কৰি সকলো ধৰণৰ জীৱ জন্তুৱে তাত পোৱা যায় আৰু তাত পৰ্যটকসকলক যথেষ্ট সুবিধা দিয়ে বুলি কোৱা শুনিছোঁ চলাচল কৰিবৰ কাৰণে হাতী হাতীও আছে লগতে বিভিন্ন ধৰণৰ জীৱ জন্তু আছে আৰু যাব মন যায় গুৱাহাটীলৈ যিহেতু গুৱাহাটী গুৱাহাটী অসমতে আছে গুৱাহাটীত চাবলগীয়া বহুতো ঠাই আছে যেনে যেনে কাৰেং কি বুলি কয় কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰ নীলাচল পাহাৰত এক'লেণ্ড আছে কলাক্ষেত্ৰ আছে লগতে শ শৰাইঘাট দলং কলীয়াভোমোৰা দলং আদি বিভিন্ন ধৰণৰ দলং বিভিন্ন ধৰণৰ ঠাই আছে ফুৰিবলৈ সেই ঠাই ভ্ৰমণ কৰিবলৈ যথেষ্ট ইচ্ছা আছে আৰু সেই ঠাইত যোৱাৰ প্লেনিঙো কৰি থকা হৈছে নিশ্চয় সেই ঠাইবোৰলৈ এদিন ফুৰিবলৈ যাম লগতে যাবলৈ মন যায় তেজপুৰলৈ কাৰণ তেজপুৰত অগ্নিগড় মন্দিৰ মহাভৈৰৱ মন্দিৰ আদি বহুতো ধৰণৰ মন্দিৰ আছে আৰু যাব মন যায় অসমৰ লগতে অসমৰ বাহিৰৰো কিছুমান ঠাই আৰু অসমৰ ভি শুৱালকুচিলৈ যাব মন যায় তাত কাৰণ স শুৱালকুছি শুৱালকুছিত মুগাৰ পাট মুগাৰ সাঁজ লগতে পাটৰ কাপোৰ আদিৰ কাৰণে যথেষ্ট বিখ্যাত বুলি সেই ঠাইডোখৰ জানিবলৈ পোৱা যায় আৰু লগতে যাবলৈ মন যায় বাহিৰলৈ অসমৰ বাহিৰলৈ অসমৰ বাহিৰত দিল্লী মুম্বাই আৰু গোৱালৈ যাবলৈ যথেষ্ট মন আছে মালেচিয়ালৈ যাবলৈ মন আছে কাৰণ মালেচিয়া এখন বহুত ধুনীয়া ঠাই তাত যাবলৈ সঁচাই বহুত মন আছে আৰু দিল্লীলৈ যাবলৈ মন যায় কিয়নো তাত আছে তাজমহল তাজমহলটো সকলোৱে চিনিয়ে পায় সেই তাজমহলত চাব মন আছে আৰু মুম্বাইলৈ যাব মন যায় কাৰণ মুম্বাই মায়ানগৰী বুলি কোৱা হয় মুম্বাইত বহুত ধৰণৰ লোক থাকে ভাৰতৰ বিভিন্ন চেলিব্ৰেটি লোকসকলো তাত থাকে অভিনেতা অভিনেত্ৰীৰ লগতে ছিংগাৰসকল সেইসকল লোকক লগ পোৱাৰ ইচ্ছা বহুত আছে তেওঁলোকক লগ পাবলৈ এদিন নহয় এদিন সেই মুম্বাইলৈ যাবলৈ চেষ্টা কৰিম সেই ঠাইলৈ যোৱাৰ যোৱাৰো প্লেনিং ভৱিষ্যতে কৰিম আৰু তেনেকুৱা বিভিন্ন ধৰণৰ ঠাই আছে য'ত যাবলৈ বহু মন যায় কিন্তু যাব পৰা ব্যৱস্থা মানে যাব পৰাৰ সামৰ্থও নাই কিছুমান ঠাইত কিন্তু সেই ঠাইতো যাবলৈ মন যায় যেনে বাহিৰৰ বুৰ্জ খালিফা চাব মন যায় আৰু তেনেকুৱা বহুত ধৰণৰ ঠাই আছে য'ত যাবলৈ বহুত ইচ্ছা আৰু বিশেষকৈ মোৰ যাবলৈ মন যায় মাজুলীলৈ মাজুলীত কিয়নো বহুত ঠাই আছে ফুৰিবলৈ সত্ৰ আদি এইবোৰ ঠাইলৈ যাবলৈ মন যায়